আমাৰ অতিথিসকলক মই পোন প্ৰথমেই লৈ যাবলৈ বিচাৰিম আমাৰ অৰুণাচলৰ নামচাইত থকা গ'ল্ডেন পেগোডালৈ এটা খুবেই ধুনীয়া বুদ্ধিষ্ট মন্দিৰ হয় তাতেই যিসকল বুদ্ধিষ্ট বা বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে তেওঁলোকৰ সমাজখনত নিৰ্মিত হোৱা গ'ল্ডেন পেগোডাৰ যিটো মন্দিৰ বুদ্ধ মন্দিৰ এটা খুব আটকধুনীয়া আৰু বহুত সুন্দৰ কাৰুকাৰ্যৰে নিৰ্মিত এটা বুদ্ধ মন্দিৰ আচলতে মন্দিৰটো সঁচাকৈয়ে খুব ধুনীয়া আৰু চাবলগীয়া আকৰ্ষণীয় হয় মই সেই ঠাই টুকুৰালৈ মোৰ অতিথিসকলক এইকাৰণেই নিবলৈ বিচাৰিম যে বৌদ্ধধৰ্মী ধৰ্মাৱলম্বী লোকসকলৰ সংস্কৃতিবোৰ কেনেকুৱা তাত তেওঁলোকে কি ধৰণে পূজা অৰ্চনা কৰে ভগবানৰ প্ৰতি তেওঁলোকৰ কেনেধৰণৰ বিশ্বাস বা কি ধৰণৰ দৃষ্টিভংগীৰে তেওঁলোকে ভগবানক পাব বিচাৰে সেইখিনি তেওঁলোকক মই দেখুৱাব বিচাৰিম তাৰো লগতে তেওঁলোকৰ যিটো জীৱনৰ যিটো ডিচিপ্লিনিটি আৰু তাতে থকা বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ যিবিলাক মংক ভিক্ষু বুলি কয় তেওঁলোকৰ জীৱনগাঁথা বা তেওঁলোকৰ ভিতৰৰ আঁৰৰ কাহিনীসমূহ মই প্ৰকাশ কৰি তেওঁলোকৰ আগত উপস্থাপন কৰিব পাৰিলে খুবেই ভাল পাম আৰু অতিথিসকলৰ আগত বিশেষকৈ আৰু তাতে তেওঁলোকে কিমান চাফ চিকুণতা আৰু তেওঁলোকৰ দৈনিক তেওঁলোকৰ সাজপাৰ কেনেধৰণৰ হয় তেওঁলোকৰ খাদ্যাভাসবোৰ কেনেধৰণৰ হয় আৰু তেওঁলোকৰ যিবিলাক নীতি নিয়ম আছে মন্দিৰৰ লগত জড়িত যিবিলাক নীতি নিয়ম আছে বা ডিছিপ্লিন তেওঁলোকে কেনেধৰণে মেইনটেইন কৰে সেইখিনি মই মোৰ অতিথিসকলৰ আগত দেখুৱাবলৈ পাৰিলে খুবেই সুখী হ'ম আৰু দ্বিতীয়তে আমাৰ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত যিবিলাক কীৰ্তিচিহ্ন আছে আহোম যুগৰ যিবিলাক কীৰ্তিচিহ্ন যেনে জয়দ'ল শিৱদ'ল ৰংঘৰ কাৰেংঘৰ জেৰেঙাপথাৰ উত্তৰণ যাদুঘৰ আৰু বহু কিবাকিবি আছে তাতে সেই সকলোবোৰ মই মোৰ অতিথিসকলক দেখুৱাব পাৰিলে খুবেই ভাল পাম কাৰণ শিৱসাগৰৰ যিবিলাক কীৰ্তিচিহ্ন আছে ঐতিহ্যমণ্ডিত যিবিলাক কীৰ্তিচিহ্ন আছে সেইবিলাকে আমাৰ অসমখনক প্ৰতিনিধিত্ব কৰে আমাৰ অসমৰ পুৰণিকলীয়া যিখন সমাজ আছিলে আমাৰ আহোম যুগৰ আহোমসকলৰ সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰে আহোমসকলে কি ধৰণে অসমখন বৰ অসমখনক বৰ অসম হিচাপে প্ৰতিষ্ঠা কৰিছিলে সেই সকলোবোৰ শিৱসাগৰৰ এই ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নসমূহে আজিও চিৰ আজিৰ বা বৰ্তমান বা ভৱিষ্যতলৈ সেইবিলাকক প্ৰতিনিধিত্ব কৰি থাকিব গতিকে মই মোৰ অতিথিসকলক শিৱসাগৰখন এবাৰ দৰ্শন কৰাব পাৰিলে খুবেই ভাল পাম